মোৰ ৰন্ধন কাৰ্য্যত ব্যৱহাৰ হোৱা কিছুমান উপাদান যেনে জালুক তাৰ পিছত কেতিয়াবা মছন্দৰীৰ পাতেৰে বটা বটা তাত তেঁতেলী তাৰ পিছত নিমখ এইবোৰ দি কিনে এখন সুন্দৰ মানে বটা হোৱা দেখা যায় আৰু ঠিক তেনেদৰে ঔটেঙা তাৰ পিছত আৰু মাটিকাদুৰি এনেদৰে বিভিন্ন বস্তু মানে বৰ্তমান সাধাৰণতে পাবলৈ নাই এনে ধৰণৰ বস্তু খাদ্য বস্তু ৰান্ধো বুলি ক'ব পাৰি আৰু তাৰ তাৰ লগতে মাজে মাজে মাছ মাছৰ বিভিন্ন ধৰণৰ পুৰণি ধৰণে ৰন্ধা ব্যঞ্জন যেনে জ্বলাৰ আঞ্জা মাছৰ মাছেদি ৰন্ধা তাৰ পিছত হেৰি মাছৰ টেঙা ঔটেঙা হওক বিলাহীৰে হওক এনেদৰে বনোৱা টেঙাৰ আঞ্জা আকৌ মাছ খোলাত দিয়া বা পাতত দিয়া কেতিয়াবা ভাপতো ভাপতো সিজোৱা দেখা যায় আজিকালি অৱশ্যে এইবিলাক লাহে লাহে প্ৰকাৰবিলাক নোহোৱা হৈছে তথাপিও টাৱাতেই সেই টাৱাতেই সেই পাতত মেৰিয়াই কৰি এনেধৰণে বিভিন্ন বিভিন্ন ধৰণে মাছৰ ব্যঞ্জন ব্যঞ্জন ৰন্ধাৰ চেষ্টা কৰোঁ তাৰ পিছত চুঙাত কেতিয়াবা কেতিয়াবা গাহৰি মাংসও দিয়া যায় আৰু চুঙাত গাহৰি মাংস দিলে তাৰ ভিতৰত নিমখ বা মছলা চছলা সোমাই ভালকে লৰাই কৰি জুইতে পুৰি বাহিৰত কেতিয়াবা ৰান্ধি খোৱা আমাৰ তেনেদৰে ৰান্ধি খোৱাৰো ৰেকৰ্ড আছে আৰু এইবোৰৰ উপৰিও কেতিয়াবা কেতিয়াবা বাহিৰৰ খাদ্য বস্তু যেনে বাৰ্গাৰ তাৰ পিছত চেণ্ডউইচ এইবোৰ ঘৰতে প্ৰস্তুত কৰি কিনি খাদ্য বনোৱাৰ চেষ্টা কৰোঁ